মই হাঁহ কুকুৰা দুইবিধ

হাঁহ কুকুৰা কণী ঘৰতে উমনি দি পোৱালি উলিয়াও কণী পোৱালি ওলোৱাৰ পাছত কুকুৰা কণীত উমনি ল'বলৈ পঁচিছ দিন লাগে পঁচিছ দিনত ওলায় আৰু হাঁহ কণী উমনি ল'লে এমাহ লাগে কুকুৰা কণী পৰা পোৱালি ওলোৱাৰ পিছত আমি পোৱালিখিনিয়ে সেতে মাকে সৈতে পাঁচদিনমান বান্ধি থওঁ ওলাবলৈ দিলে সিহঁতি পোৱালি য'তে ত'তে পৰি মৰে সেইকাৰণে আমি পাঁচদিনমান বান্ধি থৈ ভিতৰতে আপডাল কৰোঁ গতিকে হাঁহ কণীও তেনেকেই চাৰি পাঁচদিন বান্ধি থৈ ভিতৰতে আপডাল কৰোঁ তাৰপিছত পোৱালি ডাঙৰ হোৱাৰ লগে লগে মেলি দিওঁ তেতিয়া সিহঁতি মাকৰ লগত ঘূৰি ফুৰি নিজেই চৰি ফুৰে তেতিয়া ইমান মৰাৰ হেৰি কোনো হেৰি নাই নমৰে আৰু পোৱালি তেতিয়া আৰু কুকুৰা পুহিবলৈ হ'লে চাঙত থাকি ভাল পায় আমি সেইকাৰণে চাং বনাই দিওঁ কুকুৰা চাঙত থাকে কুকুৰা হাঁহ বছৰে বছৰে বছৰেকত বেমাৰ আহে কেতিয়াবা নাহে যিবছৰত বেমাৰ নাহে আমাৰ লাভ হয় যি বছৰক বেমাৰ আহে আমাৰ লোকচান হয় কুকুৰা ছমাহৰ মূৰে মূৰে বেজী দি থাকিলে ভাল বেজী দিলে বেমাৰটো সোনকালে নাহে তাৰপিছত কুকুৰা হাঁহ বিকি এইবাৰ মোৰ এইবছৰটো মোৰ অলপ লাভ হ'ল বহুতেই লাভ হ'ল আজিকালি হাঁহ কুকুৰা পুহিয়ে মানুহ চলি থাকিব পাৰে সেইকাৰণে হাঁহ কুকুৰা পুহিব লাগে মোৰ ঘৰত কুকুৰা আছে হাঁহ কুকুৰা আছে পোন্ধৰজনীমান আৰু পোৱালিতো আছেই আৰু ঘৰতে আমি কুকুৰাই পৰা কণী ঘৰতে খাই থাকোঁ দোকানৰ পৰা নিকিনিলেও হয় হাঁহৰ কণীও ঘৰতে পৰা কণী আমি কুকুৰাকো উমনি দিওঁ কেতিয়াবা তেনেকৈও পোৱালি ওলিয়াই আমি কুকুৰাৰ লগত উলিয়াই ধুনীয়াকে আমি কুকুৰা লগত হাঁহ পোৱালি ডাঙৰ হয় তাৰপিছত কুকুৰা কুকুৰাৰ পৰা আমি বহুত লাভ হয়